এক জুলাই দুহেজাৰ এক চাৰি আগষ্ট দুহেজাৰ বিশ পাচঁ চেপ্তেম্বৰ দুহেজাৰ তেইছ আঠাইছ ডিচেম্বৰ দুহেজাৰ চাৰি ন জুন দুহেজাৰ ছয়